অঁ দাদা অঁ আপোনাৰ পৰা ফেন আনিছিলো চাৰিখনমান তাৰে তিনিখনে নচলে দাদা এখন চলে সেইখনো লাহে লাহে ঘূৰে একদম নুঘূৰে আগতো আপোনাৰ তাৰপৰা বস্তু আনি থাকো এনেকুৱাই ওলায় সদায় সদায় এনকুৱা হ'লে নহ'ব নহয় দাদা গম পায় নে নাই অঁ সেইটোৱে কথাটো চাৰিখন শুনক শুনক আপুনি চাৰিখন কিনি আনিছো ঠিক আছে গোটেই চাৰিখনত তিনিখনেই বেয়া তিনিখন চলাই নাই কাৰেণ্টত লগাইছো নচলেই তিনিখন তাৰে এখন লগাইছো তিনি চাৰি নম্বৰখন সেইখন চলিছে সেইখনো তিনি নম্বৰত দিছো নুঘূৰেই মানে স্পীডেই নলয় মটৰটো আপুনি তেনেকুৱা প্ৰতিবাৰেই তেনেকা তেনেকৈ তেনেকুৱা কৰিলে নহ'ব নহয় কাষ্ট'মাৰক গম পাই নে নাই আমি আপোনাৰ ৰেগুলাৰ কাষ্ট'মাৰ আপুনি তেনেকুৱা কৰিলে নহ'ব নহয় আৰু কাষ্ট'মাৰ দিম বুলি ভাবিছিলো আপোনাক গম পাই নে নাই আপুনি এতিয়া নিদো আৰু এতিয়া সদায় সদায় এনেকুৱা কৰে আপুনি আপোনাৰ পৰাই আনি থাকোঁ ভালকৈ ভাল কাম কৰক না ভালকৈ চলিব তেনেকুৱাবোৰ কৰিব নালাগে নহয় তেতিয়া ঠিক আছে দাদা আপুনি ভাল কাষ্ট'মাৰ এজন হেৰুৱালে আৰু আৰু একো নহয়